ভাৰতৰ তুলনাত বৰ্তমান আমাৰ অসমত শিক্ষাৰ মানদণ্ড উন্নত হোৱা দেখা গৈছে যিহেতু বৰ্তমান সময়ত আন যিখিনি সময়ত আমাৰ শিক্ষাৰ মানদণ্ডটো উন্নত নাছিল কিন্তু বৰ্তমান সময়ত দেখা পাইছো যে শিক্ষাৰ ক্ষেত্ৰত অধিক মানুহে আগবাঢ়ি গৈছে আৰু শিক্ষাৰ মানদণ্ডত মানদণ্ডও ভাল হৈছে যিহেতু বৰ্তমান সময়ত আমি স্কুলবিলাকত দেখিবলৈ পাইছো ভাল ন ন প্ৰযুক্তিবিদ্যাৰ সহায়ত ডিজিটেল ক্লাছ হৈছে আৰু নানান ধৰণৰ কিতাপ বহী চৰকাৰে বহন কৰিছে দুপৰীয়াৰ আহাৰ বহন কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তাৰ ফলত আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়খিনিত এই শিক্ষাৰ মানদণ্ড উন্নত হৈছে আৰু উচ্চ শিক্ষাৰো ব্যৱস্থা কৰি দিয়া হৈছে বৰ্তমান সময়ত আমাৰ অসমত তাৰ ফলত বহু ল'ৰা ছোৱালীয়ে বাহিৰলৈ নগৈ নিজৰ ৰাজ্যৰ বাহিৰত নগৈয়ো নিজৰ ৰাজ্যতে থাকি নানান ধৰণৰ শিক্ষা গ্ৰহণ কৰিবলৈ পাইছে আৰু আমাৰ অসমত বিখ্যাত শিক্ষানুষ্ঠানসমূহ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় যোৰহাট মহিলা বিশ্ববিদ্যালয় এইকেইখন আমি দেখিবলৈ পোৱা গৈছে আৰু এইসমূহ বিখ্যাত শিক্ষানুষ্ঠানবোৰতো বহুত ভাল ধৰণে শিক্ষা দিয়া হৈছে তাৰফলত বহু ছাত্ৰ ছাত্ৰীয়ে উন্নত শিক্ষাৰ লগতে নিজৰ জীৱনটো ভালদৰে গঢ়ি তুলিব পাৰিছে